অঁ আমাৰ ঘৰৰ পৰিয়াল পৰিয়াল আমাৰ ছয়জন ছোৱালী তিনিজন ল'ৰা এটা আৰু আমি দুয়োটা তাৰ পৰাই সেনেকুৱা কৰি তাৰমানে ঘৰখন নচলে ন হাজিৰা হাজিৰা কৰা মানুহ তাৰপৰা চলিকেইটা ডাঙাৰ কৰাৰ তেতিয়া আমাৰ একো সুবিধাই নাছিল শিক্ষাও নাছিল তাৰপৰা দেউতাকো এনেকুৱাকে হাজিৰা কৰিব যায় মইও যাওঁ ক'ৰবাতে ক'ৰবাত বা কাৰবাৰ ধান চাউলেই জাৰোঁ বা কাৰোবাৰ কিবা সেনেকুৱাকে তাৰমানে কাম বন কৰোঁ আৰু কৰি পৰিয়ালটো সেনেকুৱাকৈ ছোৱালী এতিয়া বেলেগত পঠাব নোৱাৰি তাৰমানে সিহঁতকো পঢ়োৱাব লাগিল পঢ়োৱাৰ সুবিধা নাই সেনেকুৱাকে সিহঁতকো তাৰমানে স্কুলত পঠাই দিওঁ দি পেলাই আমি হাজিৰা কৰিব যাওঁ দেউতাকো যায় ময়ো যাওঁ যাই দুয়োটাই হাজিৰা কামবিলাক কৰি তাৰমানে ল'ৰা ছোৱোলীখিনিক অলপ জানা কৰিলোঁ তাৰপৰাই ল'ৰা ছোৱালীখিনি অলপ অলপ অলপ কিবা সিহঁতে পঢ়িলে এটাই আণ্ডাৰ মেট্ৰিক পঢ়িলে এটা এতিয়া পঢ়ি আছে বাৰু বি এ তাৰ পৰা ল'ৰাটো কিবা গাড়ীৰ কাম কৰে চাকৰি বাকৰি নাই আমাৰ গতিকে দেউতাকেও হাজিৰা কৰিয়ে আছে এক্সিডেণ্ট হোৱা মানুহ তেনেকে কিবা কৰি তাৰমানে পৰিয়ালটো সেনেকুৱাকৈ পুহি আছে আৰু এতিয়াই আমাৰ সেনেকুৱাকে খেতি খোলাও নাই কিবা কম পৰিমাণে খেতি অলপ কৰোঁ তাৰে তাৰমানে নোজোৰে আৰু ঘৰখন সেইখিনি খেতি দি তেও আমি সেনেকুৱাকে খাই আছোঁ বা কণ্ট্ৰ'লৰো চাউলখিনি পাওঁ সেই দি তাৰমানে কিবা কৰি আমি চলি আছোঁ আৰু তাৰমানে আমাৰ পাব লগা কোনো ফালৰ পৰাই তাৰমানে একো নাই কিছুমানে অনুদান পায় বা হেৰি কৃষি পায় কিবাকিবি সেনেকুৱাকে পায় আমি তাকো পোৱা নাই তাতো আমি তাৰমানে হেৰি হৈ আছোঁ কোনো ফালে আমি একো বস্তুৱে নেপাওঁ পাব লগাখিনিও তাৰমানে আমাক সেই নিদিয়ে বন্ধ কৰি থৈ দিছে কোনো ফালে এতিয়া কিবা কৰি চাউল কেইটামান কণ্ট্ৰলৰ চাউলকেইটা পাওঁ আৰু সেই দি তাৰমানে সেনেকুৱাকে চলি কেইটাই দি এনেকৈ চলি আছোঁ আৰু ছোৱালীটো ডাঙৰটো সেনেকুৱাকে বিয়া দিয়া গেল খুজি মাগি হ'লেও কিবা কৰি হ'লেও তাৰ পৰাই মাজু ছোৱালীটো এনেকুৱাকে বিয়া দিয়া গেল এতিয়া সৰু ছোৱালীটো বিয়া দিয়া নাই বাৰু আছে ল'ৰাটোৱে গাড়ীৰ কাম কৰে সেনেকুৱাকেই আছে দেউতাকো সেনেকে হাজিৰা কামবিলাক কৰে সদায় তাৰমানে এক্সিডেণ্ট হোৱা মানুহ আজি কি এটা মূৰৰ বিষ কালি কি কিবা এটা সেনেকুৱাকে কাম বন কৰিব নোৱাৰা হৈ আহিছে সদায় জ্বৰ উঠিব কিবা হ'ব সেনেকুৱাকে পৰিয়ালকেইটা আমি চলি আছোঁ আৰু কম পৰিয়াল বুলিও এতিয়া আমি এতিয়া চাৰিটা আছোঁ ল'ৰা ছোৱালী দুইজন আৰু দেউতাকে মইয়ে সেনেকুৱাকে চাৰিজন আছোঁ কষ্ট কৰি হ'লেও আমি কিবা কৰি সেনেকে চলি আছোঁ আৰু তাৰমানে কোনো ফালৰ পৰা আমি সাহায্য় নেপাওঁ এতিয়া কৃষিও নাই এতিয়া অনুদান নাই তাৰ পৰা এই চাউলকিটা পাই আছিলোঁ তাৰো সিহঁতৰ তিনিটাৰে এতিয়া ক'লে নাম দিয়াই নাই আমাৰ নামকেইটা বন্ধ কৰি থৈ দিছে কেওঁফালে তাৰমানে আমাৰ ওচৰতে আৰু আমি তাৰমানে চলোঁ তেনেকৈ এতিয়া আমাৰ চলিবাৰ কাৰণে তাৰমানে কঠিন হোৱা হৈছে বহুত মানে জ্বালা যন্ত্ৰণাৰ মাজত আমি চলি আছোঁ আৰু বেমাৰী মানুহ এটাৰ লগত ময়ো বেমাৰীয়ে সদায় আজি এটা জ্বৰ কালি এটা কিবা হাতৰ বেমাৰ গাৰ বিষ সেনেকুৱাকে তাৰমানে নচলিলেও নহয় কিছু কেতিয়াবা কাম বনে কৰিব নোৱাৰোঁ ঘুমিয়ে থাকোঁ গাৰ বিষত হাতৰ বিষত মুখখনত কিবা সেনে ক'লা পৰি উঠে সেনেকুৱাকে তাৰমানে কাম বন কৰিব লাগিব নকৰিলেও নহয় নাখালেও নহয় সেনেকুৱাকে আমি চলি আছোঁ আৰু এতিয়া এতিয়া সৰু ছোৱালীটোক আকৌ কি হিচাপত আমি বিয়া দিওঁ এতিয়া টকা পইচাটো লাগিব এতিয়া তাতো আমাৰ নাই টকা পইচা ল'ৰাটোৰো সেনে এটা হেৰি নাই গাড়ীখন চলাই কিবা কৰি সেনেকে ঘৰখন চলাই আছে দেউতাকেতো আৰু কাম বন কৰিবই নোৱাৰে খেতি খোলা কৰিব লাগলেও হাজিৰা লগালে এতিয়া আমি হাজিৰা দিওঁ কেনেকে টকা পইচা নহ'লে সেনেকুৱাকে দেউতাকে সেই বেমাৰেদি সেনকে কৰি যায় বা ময়ে কৰোঁ সেই হিচাপে চলি আছো আৰু তাৰ পৰা এতিয়া এতিয়া চলা ভিতৰত কিবা তাকো কোনোবা এফালৰ পৰা আমি কিবা এটা পথ পালোঁ হয় তেতিয়া আমি কিবা অলপ ভাল পালোঁ হয় গতিকে সেইটোও পথ নাই আমাৰ এতিয়া পাৱাখিনিও আমাৰ নোহোৱা কৰিয়ে আছে ধৰকচোন আমি কি বুলি কয় মানুহ আজিকালি মানুহ কিমান বস্তু পাবা লাগিছে গতিকে আমাৰ ঘৰখনতো একোৱেই নাই পাবা লগা বস্তুৱে একোৱে নাই পাওঁ আমি অকল চাউলকিটিয়ে পাওঁ চাউলকিটিয়ে আৰু তাৰ সেনেকুৱা কৰি থৈ দিছে চৰকাৰে চৰকাৰে কৰা নাই দোকানৰ ফালৰ পৰাই কৰিছে নেকি সেইটো নাজানো কিন্তু তিনিটা নাম নোহোৱা কৰি থৈ দিছে চাউলৰ এইটোৰো তাৰমানে আমাৰ সমস্যাটো তাৰমানে সমাধান কৰিব গ'লে আমি ক'তো বিচাৰি পোৱা নাই এতিয়া আমি কৰ্ম কৰিও খাবা নোৱাৰা হৈছো বেমাৰী হৈছোঁ দেউতাকেও বেমাৰী হৈছে এই চলি কিটাক কি কৰি চলাম কেনকে কি কৰিম আমি তাৰমানে নিজে আমি ক'ব পাৰা নাই আৰু যিহেতু এনে কাম কৰিবই নোৱাৰোঁ গাৰ বিষত কি বুলি কয় দেউতাকো কৰিব নোৱাৰা হৈছে সেয়েহে এক্সিডেণ্ট হোৱা মানুহ কেনেকে কাম কৰিব সেনেকুৱাকে চলি আছোঁ আৰু নাই বহুত যদি মাটি মাটি সম্পত্তি থাকিল হয় তেতিয়া খেতি খোলাই কৰিব পাৰিলোঁ হয় অলপ মাটি কিবা আধি ঠিকা কৰি সেনকে খেতিখিনি কৰা গৈছে আধিৰাকো একফাল দিবই লাগিল একফালহে পাম আমি